বিশ্বব্ৰহ্মাণ্ডত আন গ্ৰহত জীৱ আছেনে বুলি সুধিলে ত' মই এয়াই ক'ম কি আছে কাৰণ আমি দেখা নাই কি বিশ্ব ব্ৰহ্মাণ্ডখন কিমান ডাঙৰ আৰু কিমানলৈকে আছে আজিলৈকে এইটো কোনেও উলিয়াব পৰা নাই যে বিশ্ব আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখন কিমান ডাঙৰ ত' মই এয়াই ক'ম যে জীৱ আছে কাৰণ বিশ্বব্ৰহ্মাণ্ডত এটাই ব্ৰহ্মাণ্ড নাই বহুত আছে যেনে আমাৰ আছে মিল্কি ৱে গেলেক্সি আৰু এখন আছে এণ্ড্ৰমেণ্টাৰ গেলেক্সি ত' তেনেকৈ তেনেধৰণেটো আৰু বহুত আছে কাৰণ বিশ্বব্ৰহ্মাণ্ডখন আমি যিমান ডাঙৰ বুলি ভাবোঁ তাতকৈ বহুত বহুত মানে ক'বলৈ গ'লে বহুত বেছি ডাঙৰ ত' বিশ্বব্ৰক্ষ্মাণ্ডত আমি যেনেকৈ আছোঁ ত' তেনেকেই বেলেগো আছে ত' ইয়াত আমি যেনেকৈ ধৰণে আছোঁ তাত তেনেকৈ কিছু কিছুমান জীৱও থাকে আৰু কিছুমান জীৱ আমাৰ নিচিনা নাথাকিবও পাৰে আৰু আমি যেনেকৈ আছোঁ ত' বিশ্বব্ৰহ্মাণ্ডত আৰু তেনেকুৱা মানে আমি আমাৰ যেনেকৈ এখন পৃথিৱী আছে ত' বিশ্ব বিশ্বব্ৰহ্মাণ্ডত আৰু কেইখনমান হাজাৰ কোটিত ব্ৰক্ষ্মাণ্ড থাকিব পাৰে আমাৰ পৃথিৱীখনৰ নিচিনা ইয়াত যেনেকৈ কিছুমান আৰু এটা আছে যেনেকৈ পে পেৰেল ইউনিভাৰ্চ বুলি কয় ত' আমি ইয়াত যি কৰি আছোঁ ত' তাত তেনেকুৱা একেই হৈয়ে থাকিব পাৰে আৰু কিছুমানতো নাথাকিবও পাৰে ইয়াত আমি যদি জীৱিত আছোঁ বেলেগ এখন ব্ৰক্ষ্মাণ্ডত আমি নাথাকিব পাৰোঁ ত' তেনেকুৱা বহুত ডাঙৰ আছে আৰু এদিন নহয় এদিনতো এতিয়া যেনেকৈ বহুত উন্নতি হৈছে বিশ্বব্ৰহ্মাণ্ডৰ কথা জানিবলৈ চাইণ্টিষ্টবিলাকে ত' এদিন এটা এনেকুৱা সময় আহিব পাৰে যেনে আমি বেলেগ এখন ব্ৰহ্মাণ্ডৰ লগত আমি কানেক্ট কৰি কথা ক'ব পাৰোঁ বা যাব পাৰোঁ ত' এনেকুৱা ভৱিষ্যতে যাতে আহিব বুলি মই আশা কৰোঁ কাৰণ বিশ্বব্ৰক্ষ্মাণ্ড ক'বলৈ গ'লে ইনফিনিটি হ'ব আৰু ইয়াক আমি শেষ কেতিয়াও কৰিব নোৱাৰিম তাৰ বিষয়ে পঢ়িলে কাৰণ এটা নহয় দুটা নহয় বহুত আছে ত' বিশ্ব ব্ৰহ্মাণ্ডত জীৱ আছে বুলি ক'লে মানে আছে নথকা নহয় আৰু ইয়াৰ কি বহুতেই বহুত ধৰণৰ প্ৰুফো দিয়ে যে আছে বুলি বিশ্বব্ৰক্ষ্মাণ্ডত আমি যেনেকৈ ত' তাৰ এটাই হৈছে ইয়াত যেনেকৈ আমি মানুহ আছোঁ তাত তেনেকৈ তেনেকেই থাকিব কাৰণ এটাৰ পৰা আন এটা বহুত সৃষ্টি হয়টো বিশ্বব্ৰক্ষ্মাণ্ডত জীৱ আছে আমি যেনেকৈ আছো তেনেকেই বিশ্বব্ৰহ্মাণ্ডত যিবোৰ আছে নথকা নহয় কাৰণ বিশ্বব্ৰক্ষ্মাণ্ডখন বহুত ডাঙৰ ত' ইয়াত আমি যেনেকৈ আছোঁ বেলেগতো তেনেকেই থাকিব পাৰে বা নাথাকিব পাৰে বা আমাতকৈ বেলেগ ধৰণৰো হ'ব পাৰে আমি যেনেকৈ ইয়াত মানুহে কথা কৈছোঁ তাত চাগে জন্তুবিলাকেও কথা ক'ব পাৰে বা জন্তুবিলাক বহুত ডাঙৰ হ'ব পাৰে মানুহবিলাক সৰু হ'ব পাৰে ত' এনেকুৱা বহুত ধৰণৰ জীৱ থাকিব আৰু কিছুমান বিশ্বব্ৰহ্মাণ্ড পানী থাকিব পাৰে যেনে পানীত আমি যেনেকৈ পানীত থকা জীৱও আছে আৰু স্থলত থকা জীৱও আছে ত' বিশ্বব্ৰক্ষ্মাণ্ডত বেলেগে এনেকুৱা থাকিব পাৰে ন যাতে সেইখিনি বিশ্বব্ৰক্ষ্মাণ্ডখন গোটেইখন পানী আছে তাৰ লগত পানীতহে থাকে মাৰ্মেড টাইপ ত' বেলেগত তেনেকেই থাকিব পাৰে বিশ্বব্ৰক্ষ্মাণ্ড বিচ ত' আমি চাব গ'লে বিশ্বব্ৰহ্মাণ্ডৰ কথা আমি ক'বলৈ গ'লে কেতিয়াও শেষ কৰ হ'ব নোৱাৰি কাৰণ বহুত ডাঙৰ বিশ্বব্ৰহ্মাণ্ডখন